নুমলীগড় দেৰগাওঁ যোৰহাট তিনিচুকীয়া সৰু পথাৰ ডিফু তিতাবৰ তাৰপিছত মৰিয়নি গোলাঘাট তেজপুৰ গুৱাহাটী নগাঁও তাৰপাছত শোণিতপুৰ বঙাইগাঁও গুৱাহাটী ৰঙামাটি বৰপথাৰ তাৰপাছত হাত খেলিয়া আকৌ কমাৰবন্ধা কোকৰাঝাৰ আৰু মৰঙি তাৰপাছত নাহৰবাৰী আকৌ ফুলনি অভয়জান ধোৰামুখ